অ' হেল্ল' অ' ক'ত আছে ঘৰতনে আচ্ছা এই হেৰি নহয় আমাৰ এই যাত্ৰা কথাটো আৰম্ভ কৰিম বুলিছিলোঁ এতিয়া আলোচনা অকণমান অ' মই শইকীয়াই কৈছোঁ অজিত শইকীয়া অ' এই আমাৰ এই কামাখ্যা মন্দিৰলৈ যোৱা বিষয়ে আলোচনা কৰিম বুলিছিলোঁ কামাখ্যা মন্দিৰলৈ যোৱা ডে'টটোতো আমাৰ মানে ধৰক সিদ্ধান্ত কৰাই হ'ল খালি এতিয়া কেনে ধৰণে কি হিচাপে যোৱা হ'ব সেইটোকে আলোচনা কৰিম বুলি আপোনালৈ ফোন কৰিলোঁ ট্ৰেইনতে যোৱা হয় নে গাড়ী ৰিজাৰ্ভ কৰি যোৱা হয় নে কেনে ধৰণে কি হিচাপে যোৱা হ'ব এই বিষয়ে আলোচনা কৰিবৰ কাৰণে ফোনটো কৰিছোঁ ট্ৰেইনত গ'লে ভাল হ'ব নহয় অ' ট্ৰেইনতটো আৰাম হ'ব সেইটো ঠিক কথা অ' অ' তেতিয়াহ'লে তেতিয়াহ'লে ট্ৰেইনত যোৱাটোকে হওক টিকেটখিনি তেতিয়াহ'লে আগতে আমি কালেক্ট কৰি ল'ব লাগিবটো অ' অ' ঠিক আছে হ'ব দিয়ক